হেল্ল' কোৱাচোন অ' হয় তামোল আছে মোৰ ওচৰত অ' বুঢ়া তামোলৰ এতিয়া পাঁচশ টকাকৈ পোণে চলি আছে কেঁচা তামোল তামোলত দেৰশ টকা পোণ চলি আছে অ' অ' হ'ব অ' ক'চোন অ' হ'ব হ'ব অ' আহিব দোকানলৈ মিলাই মানে আমি যদি তাত দিব লগীয়া হয় তেতিয়া মূল্যটো অলপ বেছি হ'ব আৰু কাৰণ আমাৰ গাড়ী গৈ ভাৰাটো আছে নহয় অ' নিজে আহিলে মানে চাই চিতি দিম আৰু অ' তেতিয়া আহিলে বিশ ত্রিছ টকা এটা কমাই দিম আৰু

মই দোকানতে থাকিম যেতিয়া বস্তু নিয়া হয় তেতিয়া পেমেণ্টটো কৰিলেও হ'ব ঠিক আছে হ'ব তেন্তে